হেল্ল' ডাঙৰ বাইদেউ ক'ত আছে আপুনি এই চিলিণ্ডাৰ এটা ল'ব লগা আছিলে আপোনাৰ গেছৰ গাড়ীখন অহা নাই মোৰ মানে আগৰ চিলিণ্ডাৰটো শেষ হৈ গ'ল নতুন এটা ল'ম বুলি ভাবিছিলোঁ নহ'লে এইটো ফুটিয়ে যাব দেখোন আৰু বাৰিষা বতৰো কথা খৰি ছয়িয়ো দিগদাৰ হয় চিলিণ্ডাৰটো নহ'লে অলপ দিগদাৰ হয় আপুনি পাৰিলে অকণ সোনকালে চিলিণ্ডাৰটো দিবচোন অঁ অঁ যিমান পাৰে সিমান সোনকালে দিব দেই মানে বহুত দিগদাৰ হৈছে চিলিণ্ডাৰটো নোহোৱাৰ কাৰণে